ভ্ৰমণ বুলি কওঁতে ওচৰ চুবুৰীয়া আঁতৰলৈ যাবলৈ সকলোৰে মন যায় কিন্তু টকা পইচাৰ কাৰণে য'তে ত'তে যাব নোৱাৰি মনত ভাবি থাকিলেও যাব নোৱাৰি এনেকুৱা লাগে মই আজি এইবাৰ ভ্ৰমণলৈ অসমৰ বাহিৰলৈ যাওঁ এনেকুৱা এখন ঠাই যাতে তাত ভাল ভাল বস্তুবিলাক দেখা পাওঁ সেইবোৰ চাবৰ কাৰণে মন যায় সেইবিলাক যেনে ট্ৰেইনত বা এৰ'প্লেনত উঠি চাবৰ মন যায় যায় ঠাইবিলাক চাবৰ মন যায় যিকোনো ঠাই কেনেকুৱা আমাৰ গাঁৱৰ নিচিনা নহয় বহুত বেলেগ ধৰণৰ বস্তু দেখা পায় যেনে কিছুমান ঠাইত এনেকুৱা মানে নিজৰা বা ডাঙৰ ডাঙৰ মন্দিৰ সেইবিলাক থাকে বা এনেকুৱা কিছু্মান ঠাই আছে য'ত কিছুমান চিনেমাত দেখা পোৱা এক্টৰ বা অভিনেতা অভিনেত্ৰীসকলক চাবৰ মন যায় সেইবিলাকক ধৰ আমাৰ বাহিৰৰ থাকে যায় ওচৰৰ পৰা চাব মন যায় কিছুমান মন্দিৰ আমি কিছুমান বস্তু টিভি বা বাতৰি কাকতত দেখা পাওঁ সেইবিলাক বস্তুৰ ওচৰলৈ গৈয়ো চাবৰ মন যায় কেনেকুৱা বা কিমান ডাঙৰ ৰাস্তা ঘাট কিমান ভাল আমাৰ এইবিলাকৰ নিচিনা নহয় মঠ মন্দিৰ সেইবিলাক চাব মন যায় ডাঙৰ ডাঙৰ মন্দিৰ সেইবিলাকো চাব মন যায় সাগৰ মহাসাগৰ সেইবিলাক চাব মন যায় বা জাহাজ ফেৰী সেইবিলাকত উঠি ফুৰিব মন যায় ভাল কিছুমান বস্তু চাব মন যায় কোনোদিনে আমি যাব নোৱাৰোঁ বা দেখা নাপাওঁ সেইবিলাক ধৰ চাবলৈ মন যায় গীৰ্জা মঠ মন্দিৰ জগন্নাথ পুৰী পোৱামক্কা সেইবিলাক ডাঙৰ ডাঙৰ হেৰি ঠাই যেনে যে ট্ৰেইনত উঠিব মন যায় প্লেনত উঠিব মন যায় উঠি বহুত দূৰত যাব মন যায় ভ্ৰমণ কৰিব চাই কিছুমান বস্তু চাই থাকিব